গাঁৱৰ পৰিৱেশত আচলতে কিছুমান গাঁৱৰ পৰিৱেশত আচলতে কিছুমান ভাল বস্তু পোৱা যায় যেনে শাক পাচলিবোৰত সাৰ নিদিয়া টাউনত টাউনত বস্তুবোৰ সব মানুহৰ সাৰ দিয়া সাৰ দিয়া বস্তু খায় সেইকাৰণে সাৰ দিয়া বস্তু খালে বেছি বেমাৰ আজাৰো বেছি টাউনীয়া মানুহে বিশেষ তেনেকৈ কাম নাই সেইকাৰণে বজাৰৰ পৰা কিনি আনে সাৰ দিয়া বস্তু বেছি গুৰুত্ব দিয়ে আৰু সিহঁতৰ তেনেকৈ গাঁৱলীয়া গাঁৱলীয়া মানুহে বহুত কষ্ট কৰিব পাৰে কৰ্মী গাঁৱলীয়া মানুহৰ বহুত খেতিপথাৰ আছে তাৰ টাউনীয়া মানুহৰ তেনেকৈ খেতিপথাৰ নকৰেতো অফিচ যায় অফিচৰ পৰা আহি আকৌ টিভি চাই টিভি চাই সেই বস্তু সাৰ দিয়া বস্তুবোৰকে খাবলগীয়া হয় তেওঁলোকে বহুত বেমাৰ আজাৰো হয় তেওঁলোকৰ গাঁৱৰ মানুহবোৰৰ বেছি বেমাৰ আজাৰো নহয় আমাৰ ইয়াতে ঘৰতে আমি লাও খেতি কৰোঁ শা লাই শাক লাই শাক ৰঙালাও জাতিলাও জাতিলাও বেঙেনা কেৰেলা সেইবোৰ আমি সাৰ নিদিয়াকৈ ঘৰতে নিজেই খাবলৈ আমি যি খাবলৈ আমি খেতি কৰি লওঁ টাউনীয়া মানুহবোৰ সব সাৰ দিয়া বস্তু সাৰ দি সাৰ দিয়া বস্তু থাকে সেইকাৰণে আমি বজাৰৰ পৰা সাৰ দিয়া বস্তু কিনি নানোৱে বিশেষকৈ ঘৰতে অকণমান অকণমানকৈ অকণমান বাৰীতে খাবলৈ সাৰ নিদিয়াকৈ খাবলৈ কৰি লওঁ আৰু সাৰ দিয়া বস্তু খালে বহুতো বেমাৰ আজাৰ হয় বহুতো বেমাৰ আজাৰ হয় সেইকাৰণে গাঁৱৰ গাঁৱৰ পৰিৱেশটো স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত ভাল বেমাৰ আজাৰ অলপ কৰ কম সাৰ দিয়া বস্তুবোৰ খোৱাৰ কাৰণে গাঁৱলীয়া মানুহৰ অঁ টাউনীয়া মানুহৰ অলপ বেমাৰ আজাৰবোৰ বেছি বেছি হ'বলৈ ধৰিছে আজিকালি সব সাৰ দিয়া বস্তুৱেই তাতে আমি ঘৰতে অকণমান নিজে খাবলৈ সাৰ নিদিয়াকৈ শাক পাচলি অকণমান কৰি লওঁ পুখুৰীত মাছ পোহোঁ মাছ পোহোঁ ঘৰৰ বাৰীতে জাতিলাও ৰঙলাও সেইবোৰ খেতি কৰি লওঁ টাউনৰ টাউনৰ পৰা আমি তেনেকৈ বস্তু কিনি নানোৱেই সাৰ দিয়া বস্তুবোৰ সাৰ দিয়া বস্তু খালে বহুত পেটৰ কাৰণে অপকাৰ কৰে সেইকাৰণে আমি গাঁৱৰ পৰিৱেশটো সেইকাৰণে ভাল বুলি ভাল বুলি কয় আৰু ভাল বুলি ভাবোঁ গাঁৱৰ পৰিৱেশটো বহুত ভাল আৰু গাঁৱৰ মানুহবোৰ আচলতে বহুত কৰ্মী বহুত কষ্ট কৰিব পাৰে ধান খেতি মাটিমাহৰ খেতি সৰিয়ঁহৰ খেতি সৰিয়ঁহৰ খেতি সেইবোৰ সেইবোৰ কৰে গাঁৱৰ মানুহৰ তেনেকৈ কৰিবলগীয়া তাতে থাকেই ৰাতিপুৱা অফিচলৈ যায় আহি পিনি আকৌ টিভি চায় সেইবোৰ বেছি তাত কষ্ট কৰিবলগীয়া নাথাকেই সেইকাৰণে গাঁৱৰ পৰিৱেশটো অলপ ভাল আৰু গাঁৱৰ পৰিৱেশটো ভাল আৰু গাঁৱৰ মানুহবোৰ আচলতে বহুত কষ্ট কৰিব পাৰে গাঁও মানুহে বহুতো খেতি কৰে গাঁৱৰ মানুহে আকৌ সেইবোৰ বজাৰত বিকিবলৈ নিয়ে ঘৰতো সাৰ নিদিয়াকৈ খাবলৈ থয় সাৰ নিদিয়াকৈ খাবলৈ থয় সেইকাৰণে গাঁৱৰ পৰিৱেশটো স্বাস্থ্যৰ বাবে ভাল আৰু স্বাস্থ্যৰ বাবে চহৰৰ পৰিৱেশতকৈ ভাল বুলি ভাবোঁ ভালেই আচলতে গাঁৱৰ পৰিৱেশটো জলবায়ুটো বহুত ভাল পানী দুনী পানী দুনি ভাল চহৰৰ পানী দুনিবোৰ প্ৰদূষণ বহুত লেতেৰা জাবৰ জোঁথৰ চহৰত পেলাই নলা নৰ্দমাত পেলাই দিয়ে তাত মছৰ বেছি হয় চাফ চিকুণ ক্ষেত্ৰত চালে মছৰ চচৰো কম হয় মচৰ চচৰো বহুত কম হয় সেইখিনিয়ে কৈছোঁ আৰু সেইকাৰণে গাঁৱৰ পৰিৱেশটো স্বাস্থ্যৰ স্বাস্থ্যৰ বাবে চহৰৰ পৰিৱেশতকৈ ভাল